বিভিন্ন ভাষাৰ যেতিয়া গীতসমূহ গোৱা যায় তেতিয়া প্ৰথমতে আমি এইটো কথা লক্ষ্য কৰিব লাগিব যে আমাৰ গীত ভাষাটোৰ ওপৰত অলপমান হ'লেও ন'লেজ থাকিব লাগে আৰু তেতিয়াহে আমি মানে গানটোৰ আমি যোনখিনি ইম'শ্যনছ থাকে সেইখিনি বুজিব পৰা যায় আৰু গানটোৰ যদি ইম'শ্যনছখিনি লিৰিক্সৰ যোনটো ইম'শ্যনছ আমি বুজি পাওঁ তেতিয়া এটা গান গাবলৈ বেছি সুবিধাজনক হয় আৰু সেইবাবে মানে অলপমান হ'লেও সাধাৰণ জ্ঞান বা অ এটলিষ্ট গানটোৰ অৰ্থ আমি জানি ল'ব লাগে তে তেতিয়াহে গানটো গাবলৈ বা আমাৰ ফিলিংছখিনি গানটোৰ জৰিয়তে এক্সপ্ৰেছ কৰিবলৈ আমাৰ তেতিয়া বেছি সুবিধা হয় আৰু বিভিন্ন ধৰণৰ গানৰ বাবে বিভিন্ন ধৰণৰ কৌশল আৰু পদ্ধতি থাকে যেনেকৈ যোনবোৰ অলপ ৰোমেণ্টিক গীত থাকে তাত আপুনি আপোনাৰ যোনটো বহুত ছফ্ট ভইচ থাকে সেইটো দি বেছি কণ্ঠদান কৰিলে গানটো শুনিবলৈ ভাল লাগে আৰু তেতিয়া মানে যোনটো আমাৰ আমি গানৰ জৰিয়তে ক'ব বিচাৰিছো সেইটো যোনে গানবোৰ শুনে তেওঁলোকে বুজি পায় যে মানুহজনে বা গায়কজনে এইখিনি কথা আমাৰ গানটোৰ জৰিয়তে ক'ব বিচাৰিছে আৰু মাতটো সেইমতে উলিয়ালেই আমি মানে আমাৰ গীত শুনে তেওঁলোকে শুনি ভাল পায় আৰু ধৰি লওক দুখৰ গান আছে অলপ মাতটো অলপ হেভি কৰিবলগা হয় বা অলপমান দুখত গাবলৈ সেইটোৱেই মানে কৌশল থাকে বিভিন্ন ধৰণৰ কৌশল থাকে আমাৰ অলপ ধৰি লওক অলপ শক্তিদায়ক যোনবোৰ গান থাকে য'ত মানে অলপ নৃত্য কৰি চবে ভাল পায় তাত অলপ ষ্ট্ৰং ভইচ অলপ হেভি ভইচৰো প্ৰয়োজন হয় তেনেকৈ ধৰি লওক বিভিন্ন ধৰণৰ গীতত বিভিন্ন ধৰণৰ আমি ইমশ্যনছ লৈ বা তেনেকৈও কৌশলে গাব লাগে আৰু যেতিয়া এটা গীত গোৱা হয় প্ৰথমতে আমি যিমানখিনি আমাৰ যোনটো ট'নত আমি গানটো গাব লাগে সেইখিনি সকলো স্বৰ্গমত চা ৰে গা মা পা ধা নি ছা ত আমি উলিয়াই লৈ যদি গানটো ব্ৰে'কডাউন কৰি গানটো গোটেইটো গাওঁ তাৰপিছত লিৰিক্সৰ সৈতে গাওঁ তেতিয়া আৰু বেছি ভাল হয় গীতটো গোৱাত আৰু মই ভাবো এনে এনেদৰে অনুশীলন কৰিলে মানুহবোৰেও অলপ আৰু ভালকৈ গা গীত গাব পাৰিব আৰু বচ সেয়াই ধন্যবাদ